স্মৃতিস্তম্ভ সমদ্ৰিত বিখ্যাত ধৰ্মীয় স্থান হিচাপে আজানপীৰ দৰগাহৰ বিষয়েও ক'ব পাৰি আৰু এই আজানপীৰ দৰগাহ আছে শিৱসাগৰৰ শিৱসাগৰৰ এটা এটা ছাইড পৰে আৰু যোনটো ব্ৰহ্মপুত্ৰৰ কিনাৰ হয় আৰু সেই ছাইটটোত আছে আজানপীৰ দৰগাহ আৰু আজানফকীৰ চাহেব তেওঁ জিকিৰ আৰু জাৰীৰ বাবে বিখ্যাত আজানপীৰ চাহেব আৰু শংকৰদেৱ আছিল তেওঁ ভাল বন্ধু আৰু তেওঁলোকে আজানপীৰ চাহেবে শংকৰদেৱৰ স্থান যিখিনি সত্ৰ সেই সত্ৰসমূহ আজানপীৰ আজানপীৰ চাহেব আৰু শংকৰদেৱে দুইজনে মিলি সেই সত্ৰসমূহ গঢ়িছিল আৰু আজানপীৰ দৰগাহত তেওঁ তেওঁৰ তেওঁৰ যিটো মৃতদেহ সেই মৃতদেহটো আছে বুলি সকলোৱে বিশ্বাস কৰে আৰু আৰু সেই দৰগাহত যিধৰণে তেওঁ যিসকল লোকে তেওঁলোকৰ নিজৰ মনৰ পৰা যি বিচাৰে সেইটোৱে পায় বুলি তেওঁলোকে বিশ্বাস কৰে আৰু মুছলমান লোকসকলে প্ৰত্যেক বছৰে নিজৰ তীৰ্থস্থান হিচাপে আজান ফকীৰ আজান ফকীৰ চাহেবৰ ঠাইলৈ যায় আৰু তেওঁলোকে তেওঁলোকে বিশ্বাস কৰে তেওঁলোকে নিজৰ মৌনতা লাভ কৰে সেই ঠাইৰ পৰা আৰু তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু লৈ যায় তাত কোৰাণ তিলাৱত কৰে নামাজ কোৰাণ পঢ়ে নামাজ কোৰাণ পঢ়ি তেওঁলোকে দোৱা কৰে জ্যেষ্ঠজনৰ লগত যায় আৰু সকলোৱে যায় লগতে তাত বিভিন্ন ধৰণৰ চিৰিণি কৰে আৰু নিজে কিছুমান বস্তু বনাই নিয়ে আৰু সেই বস্তুসমূহ তেওঁলোকে সেই বস্তুসমূহ তেওঁলোকে যোনখিনি ওচৰ চুবুৰীয়া ঠাই থাকে সেই ওচৰ চুবুৰীয়া ঠাইত তেওঁলোকে সেই বস্তুখিনি দিয়ে তেওঁলোকক দিয়ে আৰু তেওঁলোকে তেওঁলোকে সেইখিনিৰ পৰা নিজৰ দোৱা সংগ্ৰহ কৰে আৰু লগতে সেই ঠাইত আচলতে মাইকী মানুহৰ মাইকী মানুহ সোমাব নিদিয়ে যি ঠাইত তেওঁৰ মৃতদেহটো থোৱা আছে যিঠাইত তেওঁৰ কবৰ স্থান আছে তাত সোমাবলৈ নিদিয়ে আৰু ছাইডত তেওঁলোকে কোৰাণ তিলাৱত কৰে আৰু কিনাৰত বহুত দোকান আছে তাত কিছুমানে বনায়ো খাব পাৰে কিছুমানে ঘৰৰ পৰা নিও খাব পাৰে